হয় মই কেইবাখনো কিতাপ পঢ়িছিলোঁ তাৰ ভিতৰত দুখনমানৰ কথা কওঁ লিখক মৃণাল কলিতাদেৱৰ বকুল ফুলৰ দৰে কিতাপখন পঢ়ি মোৰ খুব ভাল লাগিল মই কেতিয়াও নাপাহৰোঁ আৰু সকলোকে কওঁ যে তোমালোকেও এইখন কিতাপ পঢ়িবা পঢ়ি খুব ভাল লাগে বিশেষ একো নাই দুজন ছাত্ৰৰ জীৱনৰ কথা লৈ এজন হ'ল অসীম তাৰ বন্ধু এজন হ'ল নিৰ্মল দুইজনেই ইমানেই বন্ধুত্ব আৰু অসীম হ'ল একেবাৰে দুখীয়া মানুহৰ সন্তান তেওঁ ঘৰৰ পৰিস্থিতিত তেওঁ কেনেকৈ পঢ়া শুনাত আগবাঢ়িলে তাৰ বিষয়ে আছে বিশেষকৈ তেওঁ জীৱনটোত বহুত ঘাত প্ৰতিঘাতেৰে তেওঁ আগুৱাই গৈছিল পঢ়িব পঢ়া ক্ষেত্ৰত তেওঁ স্কুল এৰিবলগীয়া হৈছিল নৱম শ্ৰেণীতে দশম শ্ৰেণীলৈ পাওঁতেই তেওঁ স্কুল এৰিছিলে অসীমে পোৱা পাছত অসীমে গৈ কোৱাৰিত শিল ভাঙিবলৈ ধৰিলে বিশেষকৈ ঘৰৰ পৰিস্থিতিয়ে বাধ্যত পৰি সেই ইমান কম বয়সতে ল'ৰাটোৱে কোৱাৰিত শিল ভাঙিলেগৈ সেই শিল বিক্ৰী কৰি তেওঁ ঘৰৰ যিয়ে পইচা পাই সেই পইচাৰে ঘৰলৈ দেউতাকক মদ খাবৰ বিনিময়ত দিয়ে আৰু ঘৰখন চলিবৰ কাৰণে চাউল তেল নিমখ কিনিবৰ কাৰণে মাকক দিয়ে মাকেও লোকৰ ঘৰত কাম কৰিয়েই চলিছিল সেই তেনেকৈয়ে ঘৰ সংসাৰ কৰি আছিল সিহঁতৰ কিন্তু অসীম যেতিয়া স্কুললৈ নোযোৱা হ'ল তাৰ লগত তেওঁৰ বন্ধু নিৰ্মল বোলা এজন বহুত ভাল বন্ধু আছিল সেই বন্ধুয়ে শ্ৰেণীটো দশম শেণীলৈ পাওঁতে প্ৰথম স্থান পাইছিল আৰু অসীম আগৰ ডোখৰত অসীমে খুব ভাল আছিল পঢ়াত তাক সকলোৱে তেওঁক স্কুলৰ টিচাৰসকলে জুৱেল বুলি মাতিছিল আৰু পাছত অসীমে ঘৰৰ পৰিস্থিতিত পৰি তেওঁ পঢ়িবলে একেবাৰে মন নোহোৱা হ'ল হেঁপাহ নাইকিয়া হ'ল ঘৰত পঢ়া কোনো পৰিৱেশ নাছিল সেই পৰিৱেশত মিলি অসীমে দশম শ্ৰেণীলৈকে যেনে তেনে পঢ়িলে পঢ়া পাছত তেওঁ স্কুল এৰি কোৱাৰিলে গ'ল ঠিক তেনেদৰে তাৰপাছত হেৰিয়ে নিৰ্মলে ল'ৰাটোক অসীমক মাতি আনিলেগে আকৌ স্কুলত এডমিছন দিয়ালেহি কিতাপ নোহোৱাকৈ বহী এখন লৈ স্কুললৈ গ'ল স্কুলত টিচাৰ মহেন্দ্ৰ মাষ্টৰ বোলা এজন টিচাৰে তেওঁলোকৰ অংক টিচাৰ তেওঁ নিৰ্মল হেৰি অসীমৰ কিতাপ নোহোৱা দেখি বহী নোহোৱা দেখি তেওঁ বহুত কোবালে কোবোৱাৰ পৰা তেওঁ স্কুল এৰি দিলে যেতিয়া তিনি মাহ পাৰ হ'ল এদিন দুদিনকে তিনিমাহ পাৰ হৈ গ'ল নিৰ্মলে তেতিয়া অসীমক বিচাৰি ফুৰে যে স্কুললে যাওঁ আহাঁ স্কুললে যাওঁ আহাঁ তেনেতে নতুন টিচাৰ এজন আহিলে আহি সেই টিচাৰৰ লগত অসীমে মিলি দুইজনে কথা পাতিলে যে অসীম ইমান এটা চোকা ল'ৰা সি ঘৰৰ পৰিস্থিতিত পৰি স্কুল এৰি দিবলগীয়া হ'ল সেয়া তেনেকে পতা পাছত টিচাৰজনৰ সৈতে অসীমে অসীমক বিচাৰি নিৰ্মল আৰু টিচাৰে অসীমক বিচাৰি শিলৰ কোৱাৰি পালেগৈ সেই তাৰপৰা তেওঁক ধৰি আনিলে আনি মেলি আকৌ স্কুলত নাম লগাই দিলে তেতিয়া ছমাহত ছমহীয়া পৰীক্ষা চলিল সেই ছমাহত ছমহীয়া পৰীক্ষাত অসীমে ৰিজাল্ট ভাল কৰিলে তাৰ পাছত টেষ্ট পৰীক্ষা ইউনিট টেষ্ট পৰীক্ষাবিলাক হৈ গ'ল সেই পৰীক্ষাটো ভাল ৰিজাল্ট কৰিলে লাষ্টত মেট্ৰিকৰ ফাইনেল পৰীক্ষা হ'ল সেই ফাইনেলতো ডিচ হেৰিয়ে অসীমে নিৰ্মল আৰু অসীমে দুয়োটাই বহুত কষ্ট কৰিলে কষ্ট কৰা ফলত অসীমে দশম স্থান অধিকাৰ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে নিৰ্মলে প্ৰথম স্থান অধিকাৰ কৰি অসমলে গৌৰৱ কঢ়িয়াই আনিলে তাৰ মাজত অসীমৰ ঘৰত সদায় হাই কাজিয়া ওপৰতেই নিৰ্ভৰ কৰিছিলে তথাপিতো ঘৰৰ বাধা নেওচি ঘৰৰ পৰিৱেশত যিবোৰ সিহঁতৰ পৰিৱেশ সেই পৰিৱেশ নেওচি ঘৰৰ সমস্যা নেওচি অসীমে তেনেকৈয়ে আগবাঢ়ি আগবাঢ়ি যাবলগীয়া হ'ল নিৰ্মলো তেনেকে আগবাঢ়ি গৈ অসমৰ ভিতৰত নামজ্বলা হ'বলৈ পালে সেয়ে এইখন কিতাপ এইখন কিতাপ মই নিজে দহজনক কওঁ যে তোমালোকে এইখন কিতাপ পঢ়িবা ছাত্ৰ জীৱনৰ বহুত ভাল ঘাত প্ৰতিঘাত পাৰ হৈ দুটা ল'ৰাই যেনেদৰে আগুৱাই গ'ল তেনেদৰে যেন সকলোৱে আগুৱাই যাব পাৰে নিৰ্মলৰ আছিলে হৃদৰোগত আক্ৰান্ত এজন ছাত্ৰ তেওঁ মেডিকেলতো বহুতবাৰ থাকিবলগীয়া হৈছিলে তেনেকুৱাখিনি পৰিৱেশতো নিৰ্মলে প্ৰথম স্থান অধিকাৰ কৰিবলে সক্ষম হৈছিলে অসমৰ ভিতৰত সেইকাৰণে কওঁ দহৰ দহজনক কওঁ তোমালোকে এই বকুল ফুলৰ দৰে কিতাপখন পঢ়িবা মৃণাল কলিতাই বহুত সুন্দৰ সুন্দৰ কিতাপ কিছুমান আমাৰ সমাজলৈ দান কৰি গৈছে কিতাপখন পঢ়ি মোৰ খুব ভাল লাগিল আৰু এখন কিতাপ মই পঢ়িছিলোঁ মণিকুন্তলা ভট্টাচাৰ্যদেৱৰ বৰদোৱানী নামৰ এখন কবিতা কিতাপ সেই কিতাপখন পঢ়িও মোৰ খুব ভাল লাগিল সেই কিতাপখনত আছিলে এগৰাকী নাৰী যিমানেই ঘৰৰ কাম কাজত বা চোকা হওক যিমানেই তাইৰ ভাল স্বভাৱ চৰিত্ৰ নহওক ঘৰখনত তেওঁ সন্তান জন্ম দিয়া ক্ষমতা নাছিল তাইৰ সেইটো কাৰণেই সেইখন কিতাপ বকুল ফুলৰ দৰে সেই কিতাপখনত সেই নাৰী চৰিত্ৰ দিয়েই তাৰমানে সেইখন কিতাপ বনাইছে মণি মণিকুন্তলা ভট্টাচাৰ্যৰ এই কিতাপখন খুব ভাল লগা মণিকুন্তলা ভট্টাচাৰ্যদেৱৰ এই কিতাপখন খুব ভাল লগা কিতাপখনত আছে যে নাৰীগৰাকী যেতিয়া নাৰীগৰাকী হ'ল বৰদোৱানী তেওঁক বৰদোৱাৰ পৰা বিয়া পতা কাৰণে তেওঁক বৰদোৱানী নাম বুলিছিল আৰু মানুহজনৰ নাম হ'ল পুণ্যধৰ পুণ্যধৰৰ আঠগৰাকী বায়েক আৰু এগৰাকী ভনীয়েক তেওঁলোকৰ ন গৰাকী হয় বাই ভনী আৰু তাৰ মাজতে পুণ্যধৰ আছিল পুণ্য যেতিয়া বৰদোৱানীয়ে বিয়া পাতি ছবছৰ হ'ল বিয়া পতা ছবছৰত তেওঁৰ সন্তান জন্ম দিয়া নাই দিব পৰা ক্ষমতা হোৱা নাছিল তেতিয়া তেওঁৰ বায়েকহঁতে ভায়েকক বহুতবাৰ ক'লে আৰু বৰদোৱানীকো বহুত তিৰস্কাৰ কৰিলে যে তুমি বিয়া পতা ইমানদিন হ'ল তুমি সন্তান জন্ম দিব পৰা নাই তেনেকৈয়ে ভায়েকক আকৌ এগৰাকী বিয়া পাতিবৰ কাৰণে ৰেণু নামৰ এগৰাকী ছোৱালীক বিয়া পতাই দিলে কম বয়সীয়া ছোৱালীক বিয়া পতাই দিলে বিয়া পতাই দিয়া পাছত তেওঁ এবছৰ হওঁতেই এটা সন্তান জন্ম দিলে সন্তান জন্ম দিয়া পাছত বৰদোৱানীৰ তাৰ মাজতে কিমানখিনি হ'ব লগা হ'ল সতিনীৰ মাজত তেওঁ কেনেকৈ অতিবাহিত কৰিলে তেওঁৰ মৰমৰ মানুহজনক কেনেকৈ এগৰাকীক গতাই দিলে এইখিনি কাহিনীয়ে বৰদোৱানীখনত আছে গতাই দি তেওঁৰ স্বামীয়ে কেতিয়াও আগবঢ়া নাছিল কিন্তু বৰদোৱানীয়ে বহু চেষ্টা কৰি সেই এগৰাকী আনিবলৈ তেওঁক পৰামৰ্শ দিলে যেন বংশ ৰক্ষা পৰক আৰু তেওঁৰ বহু তিৰস্কাৰৰ পৰা মুক্ত হওক বহুত ঘাত প্ৰতিঘাত পাৰ হৈ বৰদোৱানীক বৰদোৱানীয়ে তেওঁ ৰেণু নামৰ ছোৱালীজনীক বিয়া পতাই দিয়াৰ পাছত তেওঁ এবছৰৰ পাছত এটা সন্তান হ'ল সেই সন্তানটো তেওঁ নিজৰ নিচিনাকৈ নিজে যেন জন্ম দিছোঁ তেনেকুৱা তেওঁ শাহু নিচিনা কৰি পেলালে ৰেণুমাই শাহুৰ নিচিনাকে তেওঁ ৰেণুক শাসন কৰিবলৈ ধৰিলে মৰম কৰিবলে ধৰিলে তেওঁ যেন তেওঁ সতিনী নহয় তেওঁ নিজৰ বোৱাৰী নিচিনাকে ব্যৱহাৰ কৰি গ'ল ৰেণুমাইক বহুতখিনি তিৰ হেৰি কি কয় ঘাত প্ৰতিঘাত পাৰ কৰি বৰদোৱানীয়ে ৰেণুমাইক নিজৰ হেৰি নিচিনাকৈ বাই ভনী নিচিনাকৈ আকোঁৱালি ল'লে আকোঁৱালি লোৱা পিছত ৰেণুমাই এটা সন্তান যেতিয়া ডাঙৰ দীঘল হ'বলৈ ধৰিলে এদিন দুদিনকৈ তাৰ পাঁচবছৰ হ'ল পাঁচবছৰত ওচৰৰ প্ৰাইমেৰী এখনত স্কুলত নাম লগাই দিলে তাৰ পাছত বৰদোৱানীয়ে আৰু পাই কোনে তাই ইমানেই মৰম কৰে ল'ৰাটোক নিজে নাখাই খুৱাই নিপিন্ধাই পিন্ধাই হাঁহ বেছি কুকুৰা বেছি ছাগলী বেছি তাৰ কিতাপ পত্ৰ যোগাৰ দিয়ে পিন্ধন উৰণ দিয়ে খোৱা বোৱা দিয়ে সকলোখিনি যেন তাইৰ নিজৰ সন্তানৰ নিচিনাকৈয়ে তাক ডাঙৰ কৰি তাক মেট্ৰিক দিয়ালে মেট্ৰিকত বৰদোৱানীৰ সন্তান বুলিয়েই কয় সকলোৱে লক্ষ্য বুলি ল'ৰাটোৰ নাম লক্ষ্য লক্ষ্য সদায় বৰদোৱানীৰ সন্তান বুলিয়েই কয় ৰেণুমাই সন্তান বুলিও নকয় তেনেকৈয়ে সেইখন কিতাপ পঢ়িও মোৰ খুব ভাল লাগিল ভাল লগা পাছত মই আৰু সকলোকে কওঁ যে মহিলাসকলক কওঁ যে এই বৰদোৱানী নামৰ মণিকুন্তলা ভট্টাচাৰ্যদেৱে লিখা এই বৰদোৱানী নামৰ কিতাপখন সকলোৱে পঢ়ক পঢ়ি সকলোৱে যেন ভাল এটা অভিজ্ঞতা হওক আজি সমাজত প্ৰায় দুজনী প্ৰায় মানুহে আনে অনা পাছত আমি কেনেকৈ থাকিব লাগে কেনেকৈ চলন ফুৰণ কৰিব লাগে এইখিনি অভিজ্ঞতা যাতে তেওঁলোকে শিকক এনেকে ভাবোঁ আৰু এইখিনিকে কৈ মই সামৰিছোঁ